কৃষক বা চোতালত পোহনীয়া চৰাই পালকসকলে কৃষক বা চোতালত পোহনীয়া চৰাইসকলে যেনেকৈ আমাৰ নিচিনা গাঁৱলীয়া মানুহবোৰে হাঁহ কুকুৰা যেতিয়া পুহোঁ তেতিয়া হাঁহ কুকুৰাবোৰ পুহিলে আমি নিশ্চিত হওঁ যে হাঁহ কুকুৰাৰপৰা কোনো ধৰণৰ বেমাৰ নহ'ল মানুহক আক্ৰান্ত কৰিব পৰা ৰোগসমূহৰপৰা মুক্ত হয় কাৰণ হাঁহ কুকুৰাবোৰটো পোহনীয়া জন্তু দুঠেঙীয়া দুই ঠেঙীয়া জন্তু যিবোৰে মানুহক সাধাৰণতে একো অপকাৰ নকৰে কাৰণ তেওঁলোক আৰু সিহঁতক ইমান আহাৰৰ যত্নও ল'ব নালাগে বা খোৱা লোৱাৰ যত্ন ল'ব নালাগে কিন্তু তেওঁলোকক নিয়মিত টীকৰণ কৰিব লাগে আৰু মাহেকত স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগে লগতে সিহঁতক ঔষধ পাতিৰ যোগান ধৰিব লাগে যাতে সিহঁতৰ মানে জ্বৰ বা ঠাণ্ডা এনেকুৱা বেমাৰবিলৰপৰা দূৰত মানে এইবোৰৰপৰা দূৰত থাকে আৰু আৰু হাঁহ কুকুৰাবোৰে মানুহক কোনো ধৰণৰ বেমাৰত আক্ৰান্ত নকৰে বুলি মই বিশ্বাস কৰোঁ আৰু এইটোও প্ৰমাণিত যে হাঁ কুৰাবোৰৰপৰা মানুহৰ কোনো ধৰণৰ বেমাৰ নহয় কাৰণ হাঁহ কুকুৰাবোৰ থকা ঠাই সিহঁতৰ বেলেগ ঠাই বেলেগ ঠাইত থাকে খোৱা লোৱা সিহঁতৰ বেলেগ যেনেকৈ আমি হাঁহ কুকুৰাবোৰক খোৱা লোৱা আৰু ইমান যত্ন ল'ব ইমান যত্ন নল'লেও হয় নিয়মিত সিহঁতৰ দিনত দুবাৰ বা তেনেকৈ খোৱা লোৱাবোৰ দিলেই হয় যেনেকৈ চাহ চাহটো এইবিলাক নহয় ক্ষমা কৰিব তেনেকৈ ধান চাউল তেনেকৈ দিলেই হয় চাপৰ সেনেকৈ খাব দিলেই হয় তেওঁলোকে সেই খায়ে সিহঁতে সেই খায়ে জিয়াই থাকে আৰু আমি মল এনেকৈ দিওঁ মিলাই পেলাই কিবাাকিবি এনেকৈ পানীৰ লগত মিলাই মল এনেকৈ দিওঁ সিহঁতক হাঁহ কুকুৰাৰপৰা কোনো ধৰণৰ বেমাৰ আজাৰ হ'ব নোৱাৰে আৰু নহয়ও কাৰণ মানুহেও সিহঁতৰপৰা প্ৰায় হাঁহ কুকুৰাবোৰ ৰাতিপুৱাই ওলাই যায় দিনটো চৰি ফুৰে খাই লৈ আৰু দিনত সন্ধিয়া আহি ঘৰ সোমাই তো সিহঁতৰপৰা এনেধৰণৰ কোনো বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ নহয় মানুহও তেনেকৈ হাঁহ কুকুৰাৰপৰা কোনো ধৰণৰ বেমাৰ আজাৰ নহয় মানুহবোৰ হাঁহ কুকুুৰাৰপৰা সদায় সুস্থ আৰু হাঁহ কুকুৰাবোৰক আমি নিয়মিত যিহেতুকে টিকাকৰণ কৰি থাকোঁ বা ঔষধ খুৱাই থাকোঁ তেতিয়া তেওঁলোকে বেমাৰৰপৰাও দূৰত দূৰত থাকোঁ হাঁহ কুকুৰাবোৰ আৰু মানুহেও দূৰত থাকে হাঁহ কুকুৰাৰ বেমাৰৰপৰা আৰু হাঁহ কুকুৰাবোৰ কৃষকসকলৰ কৃষকসকলে হাঁহ কুকুুৰাৰ পোহে বা কি পথাৰৰপৰা কেঁচু বা তেনেকৈ দি সিহঁত হাঁহ কুকুৰাবোৰ তেনেকৈ খাই খাই পেলাই তাতে থাকে আৰু মানুহৰ সংস্পৰ্শত ইমান এটা নাহে আহিলেও মানুহে সদায় নিজৰ সদায় মানে হাঁহ কুকুৰাক বেমাৰৰপৰা দূৰত ৰাখিবলৈ চেষ্টা কৰে আৰু আজিকালিতো বিভিন্ন ধৰণৰ ঔষধ পাতি ওলাইছে যিবোৰ আমি হাঁহ কুকুৰা খুৱাই পেলাই তেওঁলোকৰ বেমাৰবোৰৰপৰা আমি মুক্ত কৰি ৰাখিব পাৰোঁ বা আমি নিজেই ঔষধ কিছুমান বিভিন্ন ধৰণৰ চৰকাৰে ঔষধ পাতি ওলাইছে এইবোৰ খায়ো আমি বহুত বিভিন্ন ধৰণৰ বেমাৰ আজাৰপৰা দূৰত থাকিব পাৰোঁ হাঁহ কুুকুৰাবোৰ ভেটেনাৰীবিলাকত বিনামূলীয়া ঔষধ দিয়া যায় সেইবোৰ খালে হাঁহ কুকুৰাবোৰ বেমাৰৰপৰা দূৰত থাকে আৰু হাঁহ কুকুৰাবোৰৰ স্বাস্থ্যও ভালে থাকে বা তেওঁলোকে নিয়মিত মতে কণী পোৱালি জগাব পাৰে তো আজিকালি বিভিন্ন ধৰণৰ সুবিধা আছে আমি ঔষধ পাতি খুৱাই হাঁহ কুকুৰাবোৰক ভালদৰে ৰাখিব পাৰোঁ তো এই হাঁহ কুকুুৰাৰপৰা কোনো ধৰণৰ মানুহৰ অপকাৰ নহয় উপকাৰহে হয় কাৰণ হাঁহ কুকুৰাবোৰে নিয়মিত ডিম কণী কণী দিয়ে লগতে পোৱালি জগাই তেনেকৈ স্বাস্থ্য কৃষকৰ হওক বা সাধাৰণ মানুহৰে হওক বহুত সুবিধা হয় হাঁহ কুকুৰাৰ কণীৰপৰাও হাঁহ কুকুৰাৰ কণীৰপৰাও কি কণী বেচি বা আপোনাৰ পোৱালি জগাই ডাঙৰ কৰি বিক্ৰী কৰি তেনেকৈও পইচা বহুত অৰ্জন কৰিব পাৰে তো হাঁহ কুকুৰাৰপৰা মানুহৰ উপকাৰহে হয় অপকাৰ কোনো ধৰণৰ নহয়